এক লাখ এহেজাৰ দুশ তিনি দুই লাখ তিনি হাজাৰ চাৰিশ পাঁচ ছয় লাখ সাত হেজাৰ আঠশ ন আঠ লাখ ন হেজাৰ আঠশ বাৰ সাত লাখ আঠ হেজাৰ নশ তেৰ পাঁচ লাখ ছয় হেজাৰ সাতশ বিশ